অঁ আচলতে ছবি অঁকাটো এটা বিশেষ কলা হয় যিটো সকলোৰে হাতত হয়তো নাথাকে সেই গুণটো তাৰ ভিতৰত ময়ো এগৰাকী গতিকে ছবি অঁকাক লৈ বিশেষভাৱে গৌৰৱান্বিত কৰিবলগীয়া একো তেনেকৈ অঁকা নাই তথাপিও মই সৰু থাকোঁতে মানে বিভিন্ন ধৰণৰ পুতলাৰ ছবি আঁকিছিলোঁ অলপমান ক্ৰিয়েটিভিটি এড কৰি মই আপোনাৰ ধৰি লওক যিটো আপোনাৰ এটা আৰ্ট আছে যিটো ফৰ্মত আপোনাৰ পুতলা বা যে তেনেকুৱা যিকোনো ধৰণৰ এটা বস্তু অঁকা হয় য'ত মানে কিছুমান ৰিয়েল ফুলৰ গছ ফুল গছৰ পাত ফুল তেনেকুৱাকৈ মানে কাপোৰ ডিজাইন কৰা হয় মই তেনেকৈ এটা আঁকিছিলোঁ আৰু মই খুব মানে গৌৰৱৰ পাত্ৰ হৈছিলোঁ সেই ছবিটো অঁকাৰ পাছত ছ'চিয়েল মিডিয়াত মই আপলোড কৰাৰ পাছত গতিকে এইটোৱেই আৰু আৰু মোক ছবিৰ ক্ষেত্ৰত অভিভাৱকৰ পৰা সদায় মই গাইডেঞ্চ পাইছোঁ যে ভালদৰে আঁকিব লাগে কিন্তু মানে মোৰ এইটো কিছুমান বস্তু মানে মানুহৰ দ্বাৰা নহয় গতিকে সেইটো মোৰ দ্বাৰা নহয় বাকী সেইবোৰেই আৰু ফীডবেক সেইটোৱেই আছিল নাইচ কিবাকিবি আজিকালি ছ'চিয়েল মাধ্যমত মানুহে যি ধৰণে দিয়ে সেয়াই আৰু